মই তাৰমানে সৰুতে মা দেউতা ঢুকাই গ'ল তেতিয়াপৰা তেতিয়া মই ক্লাছ ফাইভত আছিলোঁ তাৰপিছত যেতিয়া ক্লাছ ফাইভৰ পৰা যেতিয়া ক্লাছ চিক্স পালোঁ তেতিয়াই মই নাইনটিন এইটি এইট মানত মই ঘৰৰ পৰা গুৱাহাটী গুচি আহিলোঁ মোৰ ঘৰত দাদা আছে তিনিজন ভাইটী আছে এটা দাদা বিয়া কৰাইছে দাদাৰ ল'ৰা ছোৱালী চাৰিজনী আৰু এজন দাদা ছোৱালী তিনিটা ল'ৰা এটা আৰু এজন দাদাৰ ল'ৰা এটা আৰু সৰু ভাইটীৰ ল'ৰা দুটা গতিকে মোৰ বাইদেউ দুজনী আছিল বাইদেউ দুজনীৰ বিয়া হ'ল ইয়াতে বেছি দূৰতো নহয় বাইহাটা চাৰিআলি ইমানখিনিতে বিয়া হৈছে বাইদেউৰো ল'ৰা ছোৱালী এটা বাইদেউৰ ল'ৰা দুটা আৰু এটা বাইদেউৰ ল'ৰা তিনিটা ছোৱালী এটা সিহঁতৰো ল'ৰাই চাকৰি কৰে দাদাৰ ল'ৰাও চাকৰি কৰে দাদাই বাৰু মিস্ত্ৰি কাম কৰিছিল আমাৰ দেউতাও মিস্ত্ৰিয়েই আছিল মই ইয়াতে ওলাই আহিলো ওলাই আহি ইয়াতে থাকিলোঁ থাকি মেলি চাকৰি সোমালোঁ তাৰপৰা এতিয়া ইয়াতো এখন ঘৰ ইয়াতে মই বিয়া পাতিলোঁ

গতিকে মোৰ ছোৱালী দুজনী মিছেচ আছে আৰু মিছেচৰ মাক দেউতাকো আছে আকৌ মোৰ মোৰ এইফালে এই কাহ উঠিছে মোৰ এইফালে মানে বাইহাটা চাৰিআলিতে মামাহঁতৰ ঘৰ মামাহঁতৰ এইফালে তাতে মামা চাৰিটা মা আছিল ডাঙৰ মা ঢুকালে আজি পয়ত্ৰিশ বছৰ হৈ গ'ল ত্ৰিশ পয়ত্ৰিশ বছৰ হৈ গ'ল বাকী আমাৰ দাদা থাকে যোৰহাটত সৰু ভাইটী থাকে শিৱসাগৰত মই থাকোঁ গুৱাহাটীত সেনেকে পৰিয়াল আমাৰ বাকী বন্ধু মই এতিয়া গোটানগৰত থাকিলোঁ তাতে মোৰ ভাল বন্ধু এটা হ'ল এতিয়াও মোৰ বন্ধুত্ব আছে তাৰ নাম বলৰাম আছিল এতিয়াও আছে এতিয়াও লগ পাওঁ মালিগাঁৱত কথা পাতোঁ আৰু এজন বন্ধু আছে মালিগাঁৱত তাৰ নামো ফণি ফণিধৰ তালুকদাৰ লিখে সিও মোৰ বন্ধু ভাল বন্ধু তাকো মালিগাঁৱত লগ পাওঁ কেতিয়াবা অফিচৰ পৰা আহি মালিগাঁৱতে আধা ঘণ্টা এঘণ্টা আদ্দা মাৰোঁ সেনেকেই টাইম পাছ কৰি ঘৰত আহোঁ আৰু আকৌ এইফালে পাণ্ডুত আছে মোৰ বন্ধু পুৰণা বন্ধু মানে এজন বন্ধুটো মোৰ আজি গুৱাহাটীৰ নাইনটি ওৱানৰ পৰা মোৰ এতিয়ালৈকে বৰ্তমানলৈকে বন্ধুত্ব চলি আছে মোৰ বন্ধুত্ব মানে ভাঙা যোৱা নাই নাইনটি ওৱানৰ পৰা মোৰ বন্ধু এতিয়া দিনত মোটামোটি মোৰ ঘৰত একবাৰ আহেই মানে ইমান ভাল বন্ধু মোৰ মানে আমি সেই নাইনটি ওৱানৰ পৰাই বন্ধুত্ব আজিলৈকে বন্ধু মানে ভাঙা যোৱা নাই আৰু আছে দুজন বন্ধু এজনৰ নাম প্ৰদীপ এজনৰ নাম দেৱেশ্ৱৰ সিহঁতে পাণ্ডুত থাকে সিহঁতৰ লগতো মোৰ ডেইলি দেখা দেখি বা ডেইলি কথা পতা হয় খুব ভাল বন্ধু এতিয়া এইখিনি মোৰ বন্ধু গতিকে এয়াই আৰু মোৰ ঘৰৰ পৰিয়ালৰ